মই গছবোৰৰ উন্নত বৃদ্ধি গছবোৰৰ যত্ন ল'ব লাগে যিকোনো গছতেই হওক মানে পাণ চানতো মানে হেৰি হ'লে খৰালি হ'লে পানী দিব লাগে বেঙেনাই হওক যিকোনো বস্তুবোৰতে মানে হেৰি কৰিব লাগে পানী চানী দি আৰু মানে এতিয়াতো বাৰিষাৰ যত্ন নললেও হয় কিন্তু খৰালি মানে চব বস্তুৰে গছবিলাকৰ চব গছৰে যত্ন ল'ব লাগে ধান খেতিৰতো আমিতো ধান চানো ৰুইছিলোঁ আগতে অৰ্থাৎ যিকোনো গছ ৰুলে মানে গছ ৰুইয়ে মই ভাল পাওঁ ফুলেই হওক বা এনেই তামোল পান নাৰিকল এইবিলাক মানে চব বস্তুৱে মানে ৰুই ৰুই পেনে কল যিকোনো খেতি কৰি মানে মানে মই বেছি ভাল পাওঁ পাণ চান হেৰি ল'ব লাগে যত্ন ল'ব লাগে উই ধৰে কিবা কৰে মানে মৰি যায়গৈ উই ধৰি সেইকাৰণে মানে মাজে মাজে ঔষধ পাতি দিব লাগে আৰু আকৌ ধান খেতিতো মানে কিবা এটা পোক পৰে ধান খেতিতো সেইকাৰণে ধানৰ ৰোগ মানে সেইবিলাক পোক মাৰিবৰ কাৰণে চাই হেৰি কৰিব লাগে আৰু ঔষধ পাতি দিব লাগে আৰু বস্তু এটা ৰোলেই নহ'ব মানে যত্ন লৈ থাকিব লাগে আৰু গছৰ প্ৰতি শাক চাকো শাক চাকো এতিয়া মানে হেৰি বতৰ শাকৰ শাক চাকো ৰুব লাগে শাক চাকো মই মানে হেৰি কৰোঁ খেতি কৰোঁ যিকোনো বস্তু মানে মই খেতি কৰিয়ে ভাল পাওঁ যেতিয়া যি বতৰ আৰু যি বতৰত মানে চব খেতিয়ে কৰোঁ মানে যিকোনো বতৰত যিকোনো যিকোনো হেৰি হয় দেই যি বতৰত যি খেতি হয় চব খেতিয়ে কৰোঁ নকৰাকে নাথাকো কেতিয়াবা হয় কেতিয়াবা নহয় জিকাৰ সময়ত জিকা ৰুওঁ ভুলৰ সময়ত ভুল কোমোৰা ৰঙালাও পানীলাও এই বেঙেনা জলকীয়া লেচেৰা বিন ইছকছ মানে চব বস্তুৱে মানে ৰুওঁ কেতিয়াবা হয় কেতিয়াবা নহয় সেইটো আৰু মাটিবিলাকো ইমান ভাল নহয় তো সাৰ চাৰ দিলে অলপ কিবা কিবি হয় আৰু সাৰ চাৰ নিদিলে একোৱেই নহয় আমি অলপ পাহাৰ পাহাৰৰ হেৰিত থকা মানুহ গতিকে ইমান মানে ভাল নহয় মাটিটো ৰঙামাটিত ইমান এটা হেৰি নাই সাৰ চাৰ নাথাকে যত্ন কৰিলে তথাপিতো কিবা খাও খোৱাখিনি হৈ যায় আৰু যত্নৰে কথা যত্ন নকৰিলে আৰু একো নাই যত্ন কৰিব জানিলে হয় পাণ চানো বিক্ৰী কৰিবও পাৰোঁ পাণ চান হৈছেই পাণ বেছিকেই হৈছে তামোল চামোলো বিক্ৰী কৰিব পাৰোঁ তামোলো ব বহুত আছে যিকোনো হেৰি বস্তু মানে হেৰি কৰি ভাল লাগে আৰু খেতি কৰি খোৱাটো মেইন কথা নহয় বস্তুটো মানে চাই বেছি ভাল লাগে বস্তু হোৱাৰ পিছত মানে চাই বেছি ভাল লাগে যিকোনো গছৰে ফলটো লাগিলে বাৰ যাই পেলাই লাই হেৰি কৰি ছিঙি বা চাই সেনেকুৱাকে কৰি তাৰ মানে বেছি ভাল পাওঁ মই খোৱাটো মেইন মানে ইণ্টাৰেষ্ট নাই যোনটো চোৱা ছিঙা সেইটোৱে মানে বেছি ইণ্টাৰেষ্ট যিকোনো গছৰ প্ৰতি মানে হেৰি হ'ব লাগে চবেই মানে খেতিৰ প্ৰতি যত্ন কৰিব লাগে আৰু